অঁ দোকানখন দিম বুলি ভাবিছিলোঁ আকৌ লিষ্টখন বনাব লাগে কি কি হোটেল এখন দিম বুলি ভাবিছিলো দুইটাই মিলি কেনে অঁ হোটেল এখন দিম অঁ অঁ কি কি বনাম এই ৰুটি চুটি বনাম ন

অঁ অঁ অঁ

অঁ কাইলেকে সেইটো হিচাপখিনি কৰিব লাগিব কি কি আনিব লাগিব বস্তুবোৰ দুইটাই সমানে সমানে দি কেনে

অঁ অঁ অঁ অঁ অঁ কি কি লিষ্টখন বনাম কাইলে দেই মই আগফালে পাণ দোকান এখন খুলিম বুলি ভাবিছোঁ অ অঁ চব এনেকে আৰু চাওমিন তাওমিন বনাম ন চাওমিন চাওমিন বনাই দিম বনাই দিব আপুনি জানেইচোন সেইবোৰ সেইবোৰ বনাই মেলি মানে দোকানখন দিম আও চলিব নাই চলিব ন অঁ অঁ দোকানখন খুলিলে নিশ্চিন্ত আৰু ন কাইলে তেনে লিষ্টখন বনাব লাগিব কি কি আনো অঁ কাঁহী কাঁহী বাতি অঁ কাঁইী বাতি কি কি লাগে প্লেট শ্লেট সেইবোৰ অঁ এইবোৰ অঁ এইবোৰ বজাৰ চজাৰ কৰি পিনে লিষ্টখন বনাই ল'ব লাগিব ন প্ৰথম তাৰপিছতো হ'ব ও চব হিচাপখিনি কৰি মেলি অঁ অঁ

অঁ মিলাম মিলাম নতুন এটা লাগিব ন গেছ গেছ লাগিব ন ষ্ট'ভো লাগিব হয় হেৰিটো কেৰাহী চেৰাহীবোৰ লাগিব বাচন বৰ্তন ফাষ্ট ফুড খুলোতে বহুত কিবা কিবি লাগিব বস্তু হ'ব ন কাইলৈকে যাম দেই অঁ তাৰ সেইখিনি বাৰু হৈ যাব কাইলেকে তেনে লিষ্টখন বনাম তেনেহ'লে দেই হ'ব থৈছোঁ এতিয়া